আচলতে আমি প্ৰত্যেকৰে লিখাৰ ধৰণবোৰ বেলেগ বেলেগ হয় আমিও লিখিবলৈ চেষ্টা কৰোঁ আৰু প্ৰত্যেকৰে যিহেতু মানসিকতা বেলেগ বেলেগ চিন্তাধাৰা বেলেগ বেলেগ গতিকে আনৰ আন লেখকৰ চিন্তাৰ পৰা মোৰ চিন্তা কিছু বেলেগ গতিকে সেই ভাৱধাৰাই মোৰ লেখনিবিলাকক পৃথক কৰে আৰু মোৰ লেখনিৰ জৰিয়তে মই কেনেকৈ উন্নতি কৰিব বিচাৰোঁ সেইটো এটা বেলেগ বিষয় মই কিবা কিবি নতুন বস্তু তাত সোমোৱাব খোজোঁ যিটো বস্তুৰ জৰিয়তে আনে মোৰ লিখাক আকৰ্ষণ কৰিব বিচাৰিব গতিকে মই সেনেকুৱা বস্তু মই কিছু কিছু মোৰ লিখনিত অন্তৰ্ভুক্ত কৰিব বিচাৰোঁ